পশুপালনৰ আধুনিক প্ৰযুক্তি ভূমিকা হ'ল আজিকালি এই নানা চৰকাৰী ঔষধ পাতি খানা আৰু খাদ্যবিলাক ওলালে পালন কৰিবলৈ সহজ হ'ল আৰু আগৰ নিচিনা ঘাঁহ খাবলৈ চৰণীয়া পথাৰত মেলি দিবলৈ এই মেলি দি পিনে বৰকৈ আজিকালি পশুপালন কৰিব নোৱাৰি কাৰণ ঘাঁহ বন তেনেকৈ খাই যিবিলাক গৰু গাই ম'হ ছাগলী আমি পুহিছিলোঁ সেইবিলাকৰ সিমান এটা প্ৰফিট নাই গতিকে নিজে ঘৰতে পালি নিজৰ ঘৰৰ ভিতৰত নিজে দানা চৰকাৰী হিচাপে দানা আনি খুৱাই বোৱাইহে সেইটো পালন কৰিব পৰা যায় আৰু আজিকালি চৰকাৰে সেইবিলাক লোন দিছে আৰু চৰকাৰৰ ডক্তৰৰ দ্বাৰাই ঔষধ পাতিকে আদি কৰি খাদ্য সেইবিলাকো আছে দানাবিলাকো বনালে সেইবিলাকৰ কাৰণে আজিকালি বহুত উন্নত পৰ্যায়ৰ হ'ল আগৰ নিচিনা সেয়িটো নাই